হেল্ল' দীপামণি বাইদেউ হয়নে অ মই আপোনালৈ অ বিশেষ কাৰণ এটাত ফোন কৰিলোঁ আপোনালোকৰ সেইফালে মই তামোল পাণৰ অলপমান গছ ৰুম বুলি ভাবিছিলোঁ আ আপোনালোকৰ সেইফালে মোক ক'ৰবাত মাটি তেনেকৈ খালী হৈ থকা মাটি পাম নেকি বাৰু অ আপুনি মাটিখিনি চাই মেলি ক'ব তেনেহ'লে আৰু তামোল তামোলৰ গছ আৰু পাণৰ গছ তেনেকৈ ক'ৰবাত পোৱা হ'বনি সেইটো আপুনি চাবচোন অ অ ঠিক আছে বাৰু মই গ'লে মানে আপোনালৈ ফোনটো কৰি ল'ম বাৰু আপুনি পৰাপক্ষত চাবলৈ চেষ্টা কৰিব দেই বিচাৰিব